হয় মই গুগল মেপ ব্যৱহাৰ কৰি পাইছোঁ বৰ্তমানতো এনেকুৱা চবখিনি মই ঠিকেই পাইছোঁ ল'কেচনৰ ক্ষেত্ৰত হওঁক কিন্তু কেতিয়াবা অলপ প্ৰবলেম হয় কাৰণ গাঁৱৰ ৰাস্তাৰ বিশেষকৈ গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ গোটেইখিনি ইয়াত দেখুওৱা নহয়